মই এনে প্ৰত্যাহ্বানমূলক কামৰ সন্মুখীন হৈছিলোঁ এদি আমাৰ যেতিয়া ক্লাছবোৰ হয় তেতিয়া মই সদায় মেমে কোৱা নোটছ কিছুমান লিখি যাওঁ আৰু মোৰ মই এটা কথাই ভাল পাওঁ যে যোনখিনি নোটছ দিয়ে নোটছ বুলি নহয় যোনখিনি কথা কয় সেইখিনি মানে মই ইম্প'ৰ্টেণ্ট কথাবোৰ নোট ডাউন কৰি যাওঁ তাৰপিছত নোট ডাউন কৰাৰ পাছত মই ঘৰলৈ গৈ বা হোষ্টেললৈ গৈ মই নিজৰ মেইন কপীখনত সেইবোৰ কথা মানে চালি জাৰি চাই ভালকৈ লিখি থওঁ এদিন মোৰ ক্লাছত মোৰ মেইন কপীখন হেৰালে মোৰ মেইন কপীখন হেৰালে মানে হয়তো কোনোবাই ভুলতে লৈ গ'ল কিন্তু ঘূৰাই নিদিলে আৰু সেইটো সময়ত মানে মই খুবেই ভয় খাইছিলোঁ তাৰপিছত তাৰপিছত মোৰ ম মোৰ মনত পৰিলে যে মই অকল মেইন কপীখনৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিলেও নহ'ব তাৰপিছত মোৰ মনত পৰে যে মই সদায় ক্লাছত মেমে কোৱা কথা কিছুমানৰ যোনখিনি ইম্প'ৰ্টেণ্ট কথা সেইখিনি মই লিখি যাওঁ সেয়েহে আৰু মই সেই মোৰ একচুৱেলী একজামৰ সময় আছিলে তেতিয়া আৰু মোৰ নোটছৰ কপীখন হেৰাই থাকিলে তাৰপিছত মোৰ মনত পৰিলে যে মই ক্লাছত সদায় লিখি যাওঁ আৰু সেই তেনেককৈয়ে মানে মই মোৰ নিজৰ ছিটুৱেশ্যনটো চম্ভালিলোঁ মোৰ পৰিস্থিতিখিনি চম্ভালিলোঁ যোনখিনি কথা মই ইম্পৰ ইম্পৰ্টেণ্ট কথা কিছুমান যে মই নোট ডাউন কৰি যাওঁ সেই নোট ডাউন কৰা কথাখিনি মই সেইখিনিকে পঢ়ি পেলাই মই একজাম দিবলৈ গ'লোঁ আৰু তাৰোপৰি মই লগৰৰ পৰাও তাহাঁতৰ নোটছৰ কিছুমান ফটো ল'লোঁ আৰু তেনেকৈয়ে মই একজাম দিবলৈ গ'লোঁ আৰু যিহেতু মই আগতেও লিখিছিলোঁ সেয়েহে মোৰ একজাম ভালেই হ'ল আৰু মই তেনেককৈয়ে সেইখিনি চম্ভালিলোঁ মানে মই মানে এইটো কথাৰ দ্বাৰা মোৰ এইটো কথাৰ পৰা এটা কথাই বুজাবলৈ বিচাৰোঁ যে আমি সদায় যিকোনো কামৰ কাৰণে জানিয়েই হওঁক বা নাজানিয়েই হওঁক বেক আপ প্লেন কিছুমান ৰেডী কৰি থ'ব লাগে তেতিয়াহে মানে বিপদ হ'বলৈতো অলপো সময় নালাগে সেয়েহে আমি কিছুমান বেক আপ প্লেন ৰাখিব লাগে আৰু সদায় নিজৰ কনফিডেঞ্চটো ভালকৈ ৰাখিব লাগে